হাঁহ কুকুৰা উৎপাদনত পোহৰৰ তৎপৰ্য এনেধৰণৰ হাঁহ কুকুৰা পুহিলে আমি সৰুতে সিহঁতক লাইটৰ পোহৰ বা আমি ৰ'দত দিব লাগে যদি সিহঁতক আমি গৰম এই গৰম ভাপ নিদিওঁ সিহঁতে সিহঁতে মানে গৰম নাপালে মানে হয়তো বেমাৰ হ'ব পাৰে নহ'লে যা পোৱালিতে মৰি থাকিব পাৰে আৰু দিনত আমি ৰ'দৰ পোহৰত সিহঁতক গৰম দিওঁ আৰু ৰাতি হ'লে মানে আমি লাইটৰ ব্যৱস্থা কৰি সিহঁতক সিহঁতক মানে লাইটৰ পোহৰত থওঁ আৰু যদি লাইট নাথাকে তাতো আমি লেমৰ লেমৰ সুবিধা কৰি সিহঁতক মানে গৰম দি থওঁ যদি সিমানখিনি আমি নকৰোঁ সিহঁতে বেমাৰত পৰিব পাৰে নতুবা মৰিও যাব পাৰে যদি আমি সি লাইটৰ পোহৰ বা ৰ'দৰ পোহৰ নিদি সিহঁতৰ আমাৰ বহুত লোকচান হয় আৰু লগতে আমি ব্যৱসায় আমি ব্যৱসায় কৰিবলৈ হ'লে আমি সিহঁতক লাইট লাইটৰ পোহৰ বা লেমৰ পোহৰত আমি থ'বই লাগিব নহ'লে মানে সিহঁতে য'ত আমি ব্যৱসায় এটা কৰোঁ সিমান তাত লাইটৰ পোহৰ বা লেমৰ পোহৰ দি সিহঁতক গৰম দি গৰম দি থ'লে সিহঁতে মানে সিহঁতে ভালকৈ থাকিব পাৰে আৰু তাত আমি ব্যৱসায় আৰম্ভ কৰি ব্যৱসায় আৰম্ভ কৰোঁ যাতে সিহঁতে আমাক সিহঁতে ভালকৈ তাত থাকিব পাৰে থাকি মেলি বেমাৰ আজাৰ হ'লেতো আমাৰতো লোকচান হয় লোকচান হোৱাৰ লগে লগে আমাৰ বহুত লোকচান হোৱাৰ লগে লগে আমাৰ বহুতো অসুবিধা হয় অসুবিধা হোৱাৰ লগে লগে আমাৰ সিহঁতক আমি আমাৰ আমাৰ মানে বহুত লোকচান হয় লোকচান হোৱা লোকচান হৈ যায় এই হাঁহ কুকুৰাৰ উৎপাদনৰ পোহৰৰ তাপৰ্য ইমানখিনিয়ে বুলি মই ভাবোঁ আৰু